মোবাইল আমি যেতিয়া মোবাইল চলাইছিলোঁ সৰু মোবাইল বুটাম টিপা মোবাইল আছিল মানে ডিছপ্লেখন সৰু ভালকৈ ফটো এটা দেখা নাযায় আখৰ চিনি পোৱা নাযায় সৰু সৰু আখৰেদি একে চকু ওচৰৰপৰা চাব লগা হৈছিল এতিয়া চাওক এতিয়া ডাঙৰ মোবাইল ওলাই আপোনাৰ ওলাল আপোনাৰ ভিভ' ওলাল ভিভ' ওলাল আৰু আপোনাৰ টেকন' ওলাল আৰু আপোনাৰ এতিয়া যেনেকুৱা মানে চিষ্টেমটো বদলি গৈছে সুবিধা হৈছে মানুহবিলাকৰ আৰু মানে আইফোন আইফোনৰপৰা বহুত আপোনাৰ কম্পিউটাৰ কম্পিউটাৰ কাম কৰা হৈছে মোবাইলটো চেঞ্ঞ্চ হয় কিমান মানে আপোনাৰ ডেভেলপ মানে চাকসেছ হৈছে বহুত সুবিধা হৈছে এতিয়া পাহাৰে পৰ্বতে ঘূৰিব নালাগে টাৱাৰ বিচাৰি ফুৰিব নালাগে আগতে আপোনাৰ সৰু মোবাইল লৈ নেটৱৰ্ক নাপায় ক'ত গছত উঠা ক'ত পাহাৰৰ মানে ওখ জেগা বিচাৰি বিচাৰি ঘূৰি ফুৰিব লগা হৈছিল এতিয়া ঘৰৰ ৰুমৰ ভিতৰতে যিকোনো কাম কৰা যায় ফোন কৰা যায় ভিডিঅ' কৰা যায় কিবা এটা নিউজ কৰা যায় কিমান সুবিধা হৈছে আৰু যিকোনো ভিডিঅ' কৰিব পাৰে ত্ৰিছ মিনিট আধা ঘণ্টা এক ঘণ্টা কৰি যিকোনো ৰেকৰ্ড কৰিব পাৰে আমাৰ বহুত সুবিধা হৈছে বহুত পৰিৱৰ্তন হৈছে টেকন'লজি বহুত আগবাঢ়িছে তাৰে বহুত সুবিধা লাভ কৰিছোঁ এতিয়া যিকোনো কিবা কৰিব লগা হ'লে মোবাইলত কোনো অসুবিধা নহয় নেটৱৰ্কৰ কাৰণে প্ৰব্লেম নাই বুটাম টিপিব নালাগে খালী স্কিনত খালী আঙুলিটো দবালে সকলো কিছু হৈ যায় তাৰে তাৰে কাৰণে আমাৰ বহুতখিনি সুবিধা লাভ হৈছে আৰু সেই জেগাই জেগাই যিকোনো এটা জেগা চিনি নাপালে লোকেশ্যন বিচাৰিব লগা হ'লে আগত সৰু মোবাইলত সেইটো ছিষ্টেম নাছিল এতিয়া ক'ৰবাত যদি যাব লগা হয় অচিনাকি জেগাত আপোনাৰ লোকেশ্যন এটা মাৰি ল'লে আপুনি জেগাত গৈ পাব সেইটো এটা সুবিধা আপুনি দেশ দুুনীয়া য'ত নাথাকক কিয় আপুনি উলিয়াব পাৰিব সেই জেগাখিনি বিচৰা জেগাখিনি সেই এটা আমাৰ সুবিধা হৈছে এনি চাইডত ক'ৰবাত কিবা বিপদ আপদ এটা হ'লে আপুনি ভিডিঅ' কৰি হোৱাটছআপ কৰি আপুনি ফেচবুকত দিব পাৰে সেই এটা আমাৰ কাৰণে বহুত সুবিধা হৈছে আৰু এই যিখনৰপৰা এই ডাঙৰ মোবাইলটোৰ মানে সৃষ্টি হৈছে তেতিয়াৰপৰা বহুতখিনি ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰতে হওক যিয়ে নহওক যিকোনো ইণ্টাৰনেটত মাৰি চালে গুগল চাৰ্চ কৰিলে চব কিছু পায় সেইটো এটা আমাৰ কাৰণে বহুত ভাল হৈছে পঢ়া শুনাৰ ক্ষেত্ৰত হওক বিজনেছ লাইনত হওক যিকোনো ক্ষেত্ৰতে হওক মানে মোবাইলটো বহুত আমাৰ কাৰণে এতিয়া মানে প্ৰয়োজনীয় হৈ পৰিছে বহুত লাভান্বিত হৈছোঁ সেইকাৰণে যিকোনো সময়ত কিবা এটা লগা হ'ল মোবাইলটোতে হৈ যায় আৰু এতিয়া এনেকুৱা এটা সৃষ্টি হৈ গৈছে আপুনি হাতেৰে পইচা লোৱা লোৰি কৰিব নালাগে কাৰোবাক দিব লগা হ'লে আপুনি ফোনপে' ব্যৱস্থা আছে ফোনপে' কৰিব পাৰে সৰু মোবাইলত সেই চিষ্টেমটো নাছিল কিমানখিনি আমাৰ কাৰণে মানে সুবিধাজনক হৈছে আৰু বহুতখিনি মানুহৰ কাৰণে মানে লাভ হৈছে ক্ষতি হোৱা নাই আমাৰ এই মোবাইলটোৰ কাৰণে আমি মানে বহুতখিনি কাম কৰিব পাইছোঁ